মই ৰন্ধাৰ সময়ত কাপোৰ ব্যৱহাৰ কৰি লওঁ যাতে কাপোৰ মানে কাষত মই জুইত বনাওঁ যিহেতু জুইত বনালে অতি সাৱধান হ'ব লাগে সাৱধান হওঁতে মানে কাপোৰ পিন্ধোঁতে কাপোৰ পিন্ধি এনেকৈ ছিল্কৰ কাপোৰ নিপিন্ধি পিন্ধি ল'ব নালাগে যেন জুইৰ ভাৱটো টো জুইৰ ছিটিকণি পৰি যদি কাপোঅৰত লাগে তেতিয়া অসুবিধা হ'ব সেইবাবে কাপোৰ কটনৰ কাপোৰ পিন্ধি ল'ব লাগে ছিল্কৰ কাপোৰ পিন্ধি ল'ব নালাগে আৰু মই মাংস বনাওঁতে মাংসখিনি যেতিয়া বনাওঁ মাংস অলপ বইল কৰি লওঁ বইল কৰি লওঁ ভা পানীখিনি ভালকৈ টুকি লওঁ তাৰপাছত কা হাতত ভালকৈ হাত চাত অলপমান ভালকৈ পৰিপাতি ধ পৰিপাতি কৰি মাংস চাংস বনাবলৈ লাগে যিহেতু আমাৰ হাতত যিহেতু আমাৰ হাতৰ পৰা বিজাণু বিয়পিব পাৰে সেইবাবে হাত চাবোন দি ভালকৈ ধুই ল'ব লাগে মাংসখিনিটো মই বনাওঁ যিহেতু মাংস ধুনীয়াকৈ তেল অকণমান ভালকৈ তেল অকণমান দি লওঁ যে বেছি তেল পৰিব নালাগে জোখত কৈ অধিক তেল পৰিলে মাংস বেছি তেলতীয়া হৈ যায় সেইবাবে মাংসতটো অলপ তেল ওলাইয়েই মাংসতটো অলপ তেল ওলায়েই তেল ওলালে মাংসতটো তেল ওলায়েই তেল ওলাওঁতে বেছি ধুনীয়াকৈ মাংসখিনি বনাই লওঁ তাৰপাছত যদি তেল তেল তেলত যদি আমি পিঁয়াজ দিওঁ যদি জোৰকৈ তেলখিনি দি তেলত যদি জোৰ পিঁয়াজখিনি তেলত যদি পেলাই দিওঁ তেতিয়া আমাৰ তে তেল ছিটিকণি তেল ছিটিকিব পাৰে হাতত তেল ছিটিকি তেল হাতত ঢৌ উঠিব পাৰে সেইবাবে আমি অতি সাৱধান হৈ থাকিব লাগে তেলৰ লগত ভালকৈ তেলখিনি গৰম হ'ব দিওঁ গৰম হৈ পিঁয়াজ চিয়াজ বহাই দিওঁ পিঁয়াজ বহাই মেলি মাংসখিনি অলপ লৰাই থাকোঁ লৰাই থাকি লৰাই থাকি মাংস চাংসবোৰ অলপমন ভালকৈ ভাজি লওঁ ভাজি লৈ পিনে ধুনীয়াকৈ ভাজি লওঁ ভাজি লওঁ ভাজি ভাজি ভাজি ভাজি আকৌ মাংসখিনি লাৰি লাৰি লাৰি লাৰি আকৌ পিঁয়াজ হাল লাৰি আলু দি দিওঁ আলুখিনিও ভালকৈ অলপমান ধুনীয়াকৈ কাটি মেলি মাংস মাংসত আলুখিনি বহাই দিওঁ বহাই মেলি আলুখিনি বহাই দিওঁ বহাই আকৌ লাৰি থাকোঁ নিমখ দিওঁ হালধি দিওঁ পিঁয়াজ হালধি দিওঁ তাৰপাছত মচলা আদি সকলো বস্তু দি দিওঁ তাৰপাছত পোৰা লাৰি লাৰি লাৰি লাৰি মাংস চাংসবোৰ ৰঙা হ'ব দিওঁ ৰঙা হৈ মাংসবোৰ যথেষ্ট ৰঙা হ'ব দিওঁ ৰঙা হৈ অলপ পানী ঢালি দিওঁ পানী ঢালি মেলি পানী ঢালি দিওঁ পানী ঢালি মাংসবোৰ পোৰা অলপমান সিজোঁতে পানী ঢালি দিওঁ সিজি মেলি মাংসখিনি ভালকৈ সিজি ল'ব সিজি লৈ মাংসখিনি সিজি লৈ সিজোঁতে সিজোঁতে মাংসখিনি ভালকৈ মই আকৌ জুই পৰা আগবঢ়াই দিওঁ যদি জুই যদি আপুনি ভালকৈ দি নাথাকে তেতিয়া মাংস ইমান ভাল নহয় লাগি ধৰিব যদি পানীও যদি আপুনি নিদিয়ে তেতিয়া মাংসখিনি লাগি ধৰিব লাগি ধ ধৰে যদি মাংসখিনিটো বহুত গোন্ধাব সেইবাবে আমি পানী ব্যৱহাৰ কৰোঁ মাংস বনাবলৈ মাংসখিনি ব্যৱহাৰ কৰোঁতে পূৰা পানী ঢালি দিওঁ পানী ঢালি মাংস সিজি থাকে সিজি থাকে মাংস সিজি থাকে তাৰপাছত আকৌ পানী ঢালি দিওঁ পানী ঢালি মাংসখিনি লাৰি থাকোঁ লাৰি থাকোঁ লাৰি থাকোঁ তাৰপাছত ঢাকনি দি আকৌ মাংসখিনি ঢাকি দিওঁ সেইবাবে যদি পানীও অলপ গৰম কৰোঁ তেতিয়া পানীখিনি গৰম কৰোঁতে যদি গাত ছিটিকে তেতিয়া আমাৰ ঢৌ ফুতিব পাৰে ঢৌ ফুটিলে আমি বহুত বহুত বিষ হয় সেইবাবে আমি অতি সাৱধান হৈ থাকিব লাগে জুইৰ পৰাটো যথেষ্ট সাৱধান হ'ব লাগে সেই বাবে মই জুইত জুইতে ব্যৱহাৰ কৰোঁ আৰু সাৱধান হৈ থাকিব লাগে যথেষ্ট কাম বনবোৰ কৰোতেও সাৱধান হ'ব লাগে সেইবাবে আমি ৰন্ধাত বহুত সচেতন হৈ থাকিব লাগে ইয়াৰ বাবে আমি কেতিয়াবা জুইতো বনাওঁ গেছতো বনাওঁ কিন্তু জুইত বেছি গেছতকৈ জুইত বেছি ব্যৱহাৰ কৰোঁ কাৰণ জুইত বনালে মাংস চাংস অলপ বেছিও সোৱাদ হয় সেইবাবে মাংস মই বেছিভাগে জুইতে বনাওঁ আৰু তাৰপিছত গাত গাত সেই ছিল্কৰ কাপোৰ পিন্ধি ল'ব নালাগে আৰু আপোনালোকে ছিল্কৰ কাপোৰ ভুলতো নিপিন্ধিব কাৰণ ছিল্কৰ কাপোৰ পিন্ধিলে আমাৰ যথেষ্ট অৱলম্বন কৰি থাকিব লাগে কাৰণ যদি কেতিয়াবা জুইত আপোনাৰ লাগি ধৰে যদি জুই আপোনাৰ ছিটিকণি আহি গাত পৰে তেনেহ'লে বহুত সমস্যাৰ সন্মুখীন হ'ব লাগে সেইবাবে আমি সেইবাবে আমি ছিল্কৰ কাপোৰ পিন্ধি কেতিয়াও জুইত বনাব নালাগে আপুনি যদি মাংস বনাবলৈ হয় তেতিয়াহ'লে ছিল্কৰ কাপোৰ ভুলতো নিপিন্ধিব আৰু ঊলৰ কাপোৰ পিন্ধি কি কটনৰ কাপোৰ পিন্ধিহে আপুনি মাংস চাংস বানব বা ভাত বনাব জুই ব্যৱহাৰ কৰোঁতে কাৰণ জুই ব্যৱহাৰ কৰোঁতে বহুত সাৱধান হ'ব লাগে মই কথাষাৰ আপোনালোকক বাৰে বাৰে কৈছোঁ আৰু আপোনালোকেও কথাষাৰ ভালকৈ বুজি মেলি ল'ব লাগে কাৰণ জুই ব্যৱহাৰ অতিকৈ সাৱধান হৈ থাকিব লাগে ইয়াৰ বাবে বহুত সচেতন হ'ব লাগে মই এই বুলিয়ে ভাবোঁ জুই ব্যৱহাৰ কৰোঁতে অতি সাৱধান হৈ থাকিব লাগে বেছি সজাগ হ'ব লাগে সেইবাবে মই পানী বহাওঁতেও পানী লগত পূৰা সচেতন হ'ব লাগে কাৰণ পানী ব্যৱহাৰ বহুত অমূল্য সম্পদ পানী আমাক লাগিবই আৰু পানী গৰম কৰোঁতে আপুনি সজাগ হৈ থাকিব কাৰণ পানীখিনি যদি গাত পৰিবলৈ হয় আমাৰ বহুত ঢৌ ফুটিব সেইবাবে ঢৌ ফুটোতে নুফুটিবলৈ আমি সজাগ হ'ব লাগিব